বৰ্তমান যুগত আমি সকলোৰে ক্ষেত্ৰতে দেখা পাওঁ যে আমাৰ দৈনন্দিন জীৱনত কম্পিউটাৰ আৰু ফোন টেক সঁজুলিটো খুব উপযোগী হৈছে বুলি আমি বিচাৰি পাইছোঁ প্ৰথমতে মই ফোনৰ বিষয়ে ক'বলৈ গৈছোঁ ফোন আৱিষ্কাৰ হোৱাৰ পিছত আমাৰ জীৱনত বহুতো উন্নতি হৈছে আমি বাহিৰৰ মানুহৰ সৈতে খুব কম সময়তে যোগাযোগ কৰিব পাৰো প্ৰতিদিনৰ খবৰ বাতৰি আমি প্ৰতিদিনে ল'ব পাৰো ভাল বেয়া খবৰ এই ফোনৰ দ্বাৰা এই এইয়াৰ বাবে আমি কষ্ট স্বীকাৰ কৰিবলগা হোৱা নাই মোবাইল ফোনটোৰ এটা ডাঙৰ সুবিধা হৈছে আমাৰ কাৰণে কিয়নো আমি যি ঠাইতে নাথাকো কিয় বন্ধু বান্ধৱ পৰিয়ালৰ সহকৰ্মীৰ সৈতে সংযোগ হৈ থাকিব পাৰো প্ৰতিদিনৰ বাতৰি খবৰ এইবিলাক মানে ডেইলি বাতৰি পাব পাৰো মোবাইল ফোনে আমাক মনোৰঞ্জৰ উৎস হিচাপেও কাম কৰে অন্তহীন ঘণ্টাৰ মজা আৰু উত্তেজনাৰ সুবিধা প্ৰদান কৰিছে ইয়াৰ উপৰিও মোবাইল ফোনসমূহে আমাৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষমতা আৰু সময়সূচী পৰিচালনা কৰাৰ ক্ষমতা বহুখিনি উন্নত কৰিছে মোবাইল ফোনটোৱে দূৰৰপৰা কাম কৰাতো সহজ কৰি তুলিছে যাৰ ফলত মানুহে সহকৰ্মীসকলৰ সৈতে সহযোগীতাও কৰিব পাৰে আৰু এই মোবাইল ফোনৰ ফোনবোৰে আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে যিয়ে বিভিন্ন ধৰণৰ সুবিধা অসুবিধা আগবঢ়াইছে আৰু ইয়াৰ দ্বিতীয়তে মই আকৌ কম্পিউটাৰ বিষয়ে ক'বলৈ লৈছোঁ কম্পিউটাৰটো বহুত উদ্যোগীক আৰু উপভোক্তাৰ সঁজুলিৰ বাবে নিয় নিয়ন্ত্ৰণ প্ৰণালী হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক গণনা কৰা কামতো ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ জৰিয়তে বেংক অফিচ আদালত দোকান আদিত হিচাপ নিকাচৰ কাৰণেও ৰখা হয় বৰ্তমান কম্পিউটাৰ যোগেদি বা বাতৰি প্ৰেৰণ কিতাপ মুদ্ৰণ ছপাকৰণ আদি প্ৰায় নিত্য নৈমিত্তিক প্ৰায়বোৰ কাম কৰা হয় বিজ্ঞানৰ বিভিন্ন শাখাতো বিভিন্ন পৰীক্ষা নিৰীক্ষা তথা মহাকাশ বিজ্ঞানতো ইয়াক প্ৰয়োগ কৰি বৰ্হি বিশ্বতো মানৱ সভ্যতাৰ ধ্বজ্জা উৰুৱাইছে ইয়াৰ দ্বাৰা আজি আজিকালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বিধানো দিয়া হৈছে